হয় নমস্কাৰ নমস্কাৰ হয় বাৰু কওকচোন দেই বাইদেউ আপোনাক মই কিদৰে সহায় কৰিব পাৰোঁ হয় হয় আমি ভিডিঅ' ইমান দি থাকোঁ

হয় হয় আমি ঘৰতো দিওঁ আৰু আপোনালোকে যদি ইয়াতে কিনিবলৈও বিচাৰে তেতিয়া হ'লে কিনিব পাৰে আমাৰ ঠিকনাটো তাতে দিয়াই থাকে ইউটিউবৰ চেনেলত যেতিয়া আমি দিওঁ আপোনাৰ এনেইতো কাপোৰযোৰ ৰেডীয়ে থাকে যদি আপুনি কয় যে আপোনাৰ কাপোৰযোৰ চিলাই কৰি দিব নালাগে ব্লাউজো চিলাই দিব নালাগে বা আপোনাৰ মেখেলাখন চিলাই দিব নালাগে সেইখিনি যদি কৰিব নালাগে বা দহি বাটিব নালাগে তেতিয়া হ'লে আপুনি দুদিনতে হৈ যায় যদি আপুনি যে কয় যে আপোনাৰ ব্লাউজ চিলাই দিব লাগে আপোনাৰ মানে মেখেলা চাদৰযোৰ গোটেইযোৰ মানে চিলাই কৰি দিব লাগে তেতিয়া হ'লে তিনি চাৰি দিনটো লাগিবই তাতকৈ কম দিনত দিয়াটো মানে অলপ দিগদাৰি হৈ যায় যদি আপোনাৰ বেছিয়ে মানে দৰকাৰ হয় তেতিয়া হ'লে আমি দুদিনত দিবলৈ চেষ্টা কৰিব পাৰোঁ আৰু পইচা মানে পইচা আমি তেনেকৈ ইমান বেছিও নলও কিন্তু কাপোৰযোৰ যদি চিলাই কৰি দিওঁ তেতিয়া হ'লে অলপ বেছি হৈ যায়

অঁ অঁ নাই নাই তেনেকুৱা একো হেৰি নহয় বাৰু আপুনি খালী এতিয়া কওক যে আপোনাক চিলাই কৰি দিব লাগে নে কি

আপুনি এতিয়া এটা কাম কৰিব মোৰ এইটো যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপুনি হোৱাটচআপ কৰিব আৰু তাত আপুনি আপোনাৰ সকলো ঠিকনা দিব আৰু কেনেকৈ চিলাই কৰিব লাগে কি কৰিব লাগে ডিজাইনখিনি সেইখিনি দিব আৰু জোখ মাখখিনি আপুনি দি দিব তেতিয়া আমি ধুনীয়াকৈ আপোনালোকক চিলাই কৰি দি দিব পাৰিম আমি আমি যেতিয়া আপোনাক গৈ ঘৰত দিমগৈ তেতিয়া আপুনি পইচাটো দিলেই হ'ল আগতীয়াকৈ দিব নালাগে বাৰু হয় হয় ঠিক আছে ধন্যবাদ কল কৰাৰ বাবে